অসমৰ সংস্কৃতি গঠন হৈছে অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ সংমিশ্ৰণত আমাৰ অঞ্চলত আমাৰ অঞ্চল বুলিয়েই নহয় গোটেই অসমখনতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বসবাস কৰে আৰু তেওঁলোকৰ নিজা সাংস্কৃতিক পৰম্পৰা আৰু পৰম্পৰাগত বিশ্বাস লোকবিশ্বাস লোকাচাৰ ইত্যাদি বিভিন্ন সাংস্কৃতিক উপাদান আছে আমাৰ অঞ্চলতো বিভিন্ন ধৰণৰ সাংস্কৃতিক গোটৰ লোকে বা জনসমষ্টিয়ে বসবাস কৰে তেওঁলোকৰো নিজা নিজা ভাষা ভাষা আছে সংস্কৃতি আছে বা তেওঁলোকৰ নিজা সাংস্কৃতিক পৰম্পৰা আছে ৰীতি নীতি আছে খাদ্যাভাস আছে সাজ পোচাক আছে বিভিন্ন ধৰণৰ সাংস্কৃতিক উপাদানেৰে তেওঁলোক সমৃদ্ধ আমাৰ অঞ্চলত বিশেষকৈ যদি ক'বলৈ আমি যাওঁ তেনে ইয়াত দেখিম যে ইয়াত জনগোষ্ঠীয় কিছুমান মানুহো বসবাস কৰে তিৱা কাৰ্বি ৰাভা মিচিং বা অন্য়ান্য জন গোটৰ ভিতৰত আছে আহোমসকল বা সৰ্বভাৰতীয় প্ৰেক্ষাপটত যদি আমি চাবলৈ যাওঁ বৰ্তমান নগৰ অঞ্চলত বিশেষকৈ বসবাস কৰে বেংগলীভাষী হিন্দীভাষী লোকসকল তেওঁলোকৰ নিজা সাংস্কৃতিক পৰম্পৰা আছে তেওঁলোকৰ এইবিলাকৰ সৈতে আমি সঘনাই আমাৰ মানুহৰ সৈতে তেওঁলোকৰ সাংস্কৃতিক সংস্কৃতিৰ সঘনাই এক সংমিশ্ৰণ ঘটা আমি দেখিবলৈ পোৱা যায় বিশেষকৈ বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ অনুষ্ঠান বিশেষকৈ দুৰ্গা পূজা দুৰ্গা পূজা বা তেনেধৰণৰ কোনো ধৰ্মীয় অনুষ্ঠান বিশেষকৈ ধৰ্মীয় প্ৰভাৱ প্ৰভাৱে এই অঞ্চলৰ লোকসকলৰ মাজত এক সংমিশ্ৰণৰ সৃষ্টি কৰিছে সাংস্কৃতিক সংমিশ্ৰণ সংমিশ্ৰণৰ সৃষ্টি কৰিছে গতিকে আমাৰ অঞ্চলত আমাৰ নিজৰ সাংস্কৃতিক পৰিচয়ৰ বাহিৰেও আমি অন্য যিসকল গোষ্ঠীয় লোক আছে বা সাংস্কৃতিক যিসকলে আমাৰ অঞ্চলৰ অঞ্চলত বসবাস কৰে তেওঁলোকৰ সৈতেও আমি সঘনাই মিলা মিছা কৰিব লগা হয় বিভিন্ন কাৰণত সামাজিক গোট হিচাপে আমি মানুহ মানুহ যিহেতু আমি সামাজিক প্ৰাণী হিচাপে সকলোৰে লগত মিলা মিছা কৰি চলিবই লাগিব গতিকে এই সূত্ৰে আমি বিভিন্ন সাংস্কৃতিক গোটৰ সৈতে আমি মোকাবিলা কৰিব লগা হয় বা আমি মিলা মিছা কৰিব লগা হয় এই ক্ষেত্ৰত প্ৰধানত ব্যৱসায় বাণিজ্য বা আধুনিক আধুনিক সময়ত যিহেতু শিক্ষা অনুষ্ঠান শিক্ষা ব্যৱস্থা বা যাতায়ত চিকিৎসা আৰু ব্যৱসায় বাণিজ্য আদি বিভিন্ন কাৰণত এই সাংস্কৃতিক গোটসমূহৰ সৈতে আমি মিলা মিছা কৰিব লগা হয়